হেল্ল'

চালক জগত হয়নে অঁ তোমাক কথা এটা সুধিব বিচাৰিছিলোঁ মানে আমাৰ পৰিয়াল এটা এই যোৰহাটত আছে যোৰহাটৰ পৰা ঘৰলৈ আহিব বিচাৰিছে গতিকে তুমি কিমান ভাড়া ল'বা বা কি কথা কোনপিনে আহিবা যোৰহাটোৱে এই পিনে দেৰগাঁও হৈও আহিব পাৰিবা নতু যোৰহাট তিতাবৰ হৈও গোলাঘাট হৈ আহিব পাৰিবা গতিকে এই যোগাৰ কৰি দিব পাৰিবানে তুমি নিজে আহিবা যদি নিজে আহা এই নাম্বাৰটোত ফোন এটা কৰিবা পইচা কিমান ল'ব কি কথা ইত্যাদি কিছুমান কথা আছে নহয় তোমাক চাৰি পাঁচজনমান মানুহ আহিব আৰু তেওঁলোকৰ মাক দেউতাক বা ভাইক ভনীয়েকো আহিব পাৰে গতিকে তুমি মই অন্য় গাড়ী বুকিং নকৰোঁ আৰু তোমাকে জনালোঁ গতিকে তুমি পাৰ্টিটো লৈ আহিবা বুলি আশা কৰিলোঁ